মোৰ গছবোৰৰ উন্নতিৰ কাৰণে মই ৰেডিঅ'ৰ কৃষি বিভাগত কৃষি বিভাগৰ ৰেডিঅ'ত দি থাকে সেই কৃষি বিভাগৰ ৰেডিঅ'ৰ পৰাই মই মানে গছৰ উন্নতি উন্নতৰ কাৰণে মই মানে বুদ্ধি পৰামৰ্শবিলাক তাৰ পৰাই পাই থাকোঁ আৰু তাৰ পৰাই লৈ থাকোঁ আৰু তাত যেনেধৰণে মানে এ উন্নতিৰ কাৰণে যেনেধৰণে পৰামৰ্শ দিয়ে তেনেধৰণেই মই লৈ মানে গছবিলাকত সাৰ জাৱৰ দিওঁ আৰু দি যেনেধৰণে ৰুবলৈ দিয়ে তেনেধৰণেই ৰোওঁ ৰুই কৰি মানে মই সদায় যত্নৰে কৰি ৰাখোঁ ইমানেই আৰু